অঁ নীলাক্ষি বৰুৱা হয় নেকি বাৰু অঁ মই এই লাইব্ৰেৰীৰপৰা ফোন কৰিছিলোঁ অঁ তুমি কি তুমি কিতাপ দুখন নিছিলা নহয় নিয়াটো আজি কেইবা বহুত কেইদিন হ'ল কিতাপখন যে ঘূৰাই দিয়া নাই

তুমি এইটো বেয়া কাম কৰিছা কিতাপখন সোনকালে ঘূৰাই দিবা আজিয়েই দি দিবা কিন্তু তুমি ফাইন ভৰিব লাগিব দেই তুমি দহ দিন দিয়া সময়ত দহ দিন লেট কৰিলা দুটকাকৈ তুমি বিশ টকা ঘূৰাই দিব লাগিব অঁ অঁ অতি সোনকালে দিবা দেই লাইবেৰী কিতাপ মানে এনেকৈ ৰাখিব নালাগে মানে লাইবেৰী মানে গোটেইবোৰ সকলোৱে মানে লাইবেৰীত কিতাপ ৰখা হয়তো সবৰ সুবিধা কাৰণে তুমি তেনেকে লাইবেৰী নি পিনি ঘৰ কিতাপ নি ঘৰত ৰাখি থ'লে বৰ বেয়া কথা হয় সোনকালে ঘূৰাই দিবা দেই অঁ অঁ অঁ অঁ এনেকুৱা ভুল নকৰিবা মানে